নগৰৰ তুলনাত আমাৰ অঞ্চলৰ স্বাস্থ্য়সেৱা ভাল আমাৰ অঞ্চলটো নগৰ অঞ্চলতেই পৰে গতিকে ইয়াত দুখনকৈ এখন চাব চেণ্টাৰ হস্পিতাল আৰু এখন মডেল হস্পিতাল আছে দুয়োখন হস্পিতালৰে হস্পিতালত যেতিয়াই যাওঁ ডক্টৰ বা চিকিৎসা পাতি সকলো উন্নত সেইকাৰণে দুয়োখনতেই দেখুৱাবলৈ যোৱা হয় আৰু তাতকৈ বেছি যদি স্বাস্থ্য়ৰ অৱনতি ঘটে বা মনত খোকোজা থাকে তেতিয়াহে আমি চহৰ বা ডিব ডিব্ৰুগড়লৈ যোৱা ডিব্ৰুগড়লৈ যাওঁ তাত গৈ চিকিৎসা কৰোঁ তাৰ উন্নত চিকিৎসা আমাৰ অঞ্চলতকৈ বহুখিনিয়েই ভালেই ভাল সেইবাবে তাত দেখুৱাবলৈ যোৱা হয়